মই বনোৱা জলপানৰ ভিতৰত হ'ল চিৰা চিৰাটো হ'ল ধানখিনি তিনিদিন কেৰাহীত তিয়াই তিনিদিনৰ পাছত টুকি নিয় হ'লে লাহেকৈ অলপ জুইত অলপকৈ জুইত ভাজি ঢেঁকীত খুন্দিলে চিৰা চিৰাটো তৈয়াৰ হয় সান্দহ সান্দহ হ'ল সান্দহৰ ধানখিনি তিয়াই তিনিদিন তিয়াই টুকি আকৌ সান্দহখিনি বহাই ধান ধানখিনি বহাই বহাই লৈ ৰ'দত শুকুৱাই লাহেকৈ ধানটো মিলত কুটাই চাউলখিনি উলিয়াই ধুই পখালি ঢেঁকীত খুন্দিলেও সান্দহ ভাজি ঢেঁকীত খুন্দিলেও সান্দহ সান্দহ হয় পিঠা পিঠা হ'ল চাউলটো খচি ধুই অলপ সময় ৰাখি ঢেঁকীত খুন্দিলে পিঠাটো চালনীৰে চালি পিঠা উলিয়াই বৰ পিঠা তিল পিঠা আকৌ ৰ'দত শুকুৱাই অলপ দিন ধৰণৰ কাৰণে ৰাখিবও পাৰি আকৌ তাৰপিছত কেৰাহীত পুৰিবও পাৰি পুৰ পুৰা পিছত পিঠা হয় এইদৰে পিঠা বনাই সকলোৱে খাব পাৰি আৰু মই বনোৱা ভিতৰত এইকেইটাই জলপান আচল